আজিকালিতো যিহেতু আপোনালোকে য'ত ত'ত দেখেই লেতেৰা আৰু জাবৰ জোঁথৰ দম লাগি থাকে এয়া আচলতে মানুহে সৃষ্টি কৰা জাবৰৰ দম যেতিয়া মানুহখিনিয়ে নিজৰ পৰিৱেশৰ কথা নাভাবি নিজৰ ঘৰৰ ওচৰত পৰিৱেশৰ কাৰণে সতৰ্ক নহৈ পেলায় ঘৰৰ ওচৰে পাঁজৰে জাবৰ জোঁথৰ পেলোৱা আৰম্ভ কৰে আৰু দিনক দিনে যিমানেই পেলায় ঠিক তেনেদৰেই জাবৰবোৰ গোট খাই পিছত গৈ জাবৰৰ দম হৈগৈ এনেধৰণে লেতেৰা দম লৈ চৰকাৰক দুখী দিও লাভ নাই কাৰণ এ কাৰণ যদিও চৰকাৰে কিবা কৰিব লৈছে এয়া মানুহৰে ভুল মানুহে নিজেই সতৰ্ক নহৈ যদি এনেধৰণে পৰিৱেশ লেতৰা কৰি যায় তেন্তে এইখিনি কাৰণত চৰকাৰক দুখী দিও লাভ নাই আৰু এটা উদাহ উদাহৰণকে দিব গ'লে আপুনি ক'ভিডৰ টাইমতে চাই লওক চৰকাৰে বাৰে বাৰে মাস্ক পিন্ধিব কৈছে তাৰ পাছতো মানুহখিনিয়ে মাস্ক নিপিন্ধাকৈ কেনেদৰে ঘূৰি ফুৰিছিল আপুনি যদি বজাৰলৈও যায় আপুনি দেখা পাব যে দোকানীয়েতো দোকানী লগতে সাধাৰণ মানুহবোৰেও বজাৰ কৰিবলৈ গৈ সিহঁতে মাস্ক নিপিন্ধা নিপিন্ধাকৈ গৈছিল আৰু যদি আপুনি ক'ভিডৰ সময়ৰ টেক্সি বা অ'লা উবেৰ ড্ৰাইভাৰকেইজনকে চায় তেতিয়া দেখা পাই যাব যে সিহঁতে কোনো ধৰণৰ মাস্ক পিন্ধা নাছিল আৰু তেনেকৈ টেক্সি চলাইছিল মোৰ পৰিবহণ এজেঞ্চিলৈ অনুৰোধ থাকিল যে এনেধৰণৰ নিয়ম উলংঘন উলংঘনৰ চকু দিয়ক যিহেতু ক'ভিডৰ দিন জানেই সেইকাৰণে আমি সতৰ্ক থকাটো খুবেই জৰুৰী আমি চাফাকৈ থাকিলেও কৰোণাৰ নিচিনা মহামাৰী এটাৰ ওপৰত লাভ কৰিবলৈ সক্ষম হ'ম সেইকাৰণে পৰিৱেশন এজেঞ্চিক মই এইটো অনুৰোধ কৰিম যে ড্ৰাইভাৰখিনি গা গাড়ী চাফাকৈ ৰাখিবলৈ দিব আৰু চিটখিনি ভালকৈ ছেনিটাইজ কৰিবৰ কাৰণে আৰু গাড়ী চলোৱা সময়ত সদায় মাস্ক পিন্ধিবৰ কাৰণে মই নিৰ্দেশ দিব বিচাৰিছোঁ ধন্যবাদ